নগৰ অঞ্চলৰ তুলনাত আমাৰ গাঁও অঞ্চলবিলাকত স্বাস্থ্যকেন্দ্ৰ সিমান উন্নত নহয় তাৰ উপৰিও ইয়াত ডাক্তৰৰ কিছু অসুবিধা হোৱা হেতুকে ডাঙৰ ৰোগীবিলাক এই নগৰ অঞ্চললৈ লৈ যাবলগীয়া হোৱাত আমাৰ কিছু অসুবিধা সৃষ্টি হৈছে সেয়েহে আমি মাজে মাজে আমাৰ যেতিয়া ডাঙৰ অসুষ হয় তেতিয়া আমি ৰোগীবিলাক চহৰ অঞ্চললৈ নি তাত চিকিৎসা কৰাওঁ আৰু তাত উন্নতমানৰ চিকিৎসা সেৱা হয় সেইকাৰণে গাঁৱৰ চিকিৎসাত কৈ নগৰৰ চিকিৎসা কিছু উন্নত